আমাৰ অসম হৈছে নানা জাতি জনজাতিৰ বসতিস্থল বিভিন্ন সময়ত বিভিন্ন জাতিৰ জনজাতিৰ এই ভূমিলৈ আগমন ঘটিছিল কালক্ৰমত তেওঁলোকে ইয়াত স্থায়ীভাৱে বাস কৰিবলৈ লোৱাত আমাৰ অসম দেশ বিভিন্ন জাতি জনজাতিৰ ঐক্যভূমি হৈ পৰিল গতিকে এটা জাতিৰ আদৱ কাইদা বা সংস্কৃতিৰ ওপৰত আন এটা জাতিৰ প্ৰভাৱ পৰি বাৰেৰহণীয়া অসমীয়া সংস্কৃতিৰ সৃষ্টি হ'ল অসমীয়া খাদ্যাভাসৰ ক্ষেত্ৰটো ইয়াৰ ব্যতিক্ৰম নহয় বুলি ক'ব পাৰি অসমৰ মূল বাসিন্দাসকলৰ খাদ্যাভাসত আন আন জনগোষ্ঠীৰ খাদ্যৰ প্ৰভাৱো দেখিবলৈ পোৱা গ'ল অসমীয়া মানুহৰ প্ৰধান খাদ্যই হ'ল ভাত খাৰ আৰু টেঙাৰ আঞ্জা অসমীয়া খাদ্যৰ এক অন্যতম বৈশিষ্ট্য বুলি ক'ব পাৰি এই খাৰ আৰু টেঙা আঞ্জা অসমীয়াৰ বৰ প্ৰিয় ব্যঞ্জন শুনা যায় যে তাহানিৰ অসমীয়া খাদ্যত নিমখৰ সলনি খাৰ ব্যৱহাৰ কৰা হৈছিল সেইবাবে হয়টো অসমীয়াসকলক খাৰ খোৱা অসমীয়া বুলি কোৱা হৈছিল বা এতিয়াও সেই যোজনাৰ প্ৰচলন আছে ভাত খোৱাৰ পিছত তামোল পাণ খাই মুখ শুদ্ধি কৰাটো অসমীয়া সমাজৰ এটা পৰম্পৰাগত নিয়ম বুলি ক'ব পাৰোঁ অসম যিহেতু এখন কৃষি প্ৰধান দেশ সেইবাবে শাক পাচলিকে ধৰি তাত নানা ধৰণৰ খেতি কৰা হয় সেইবাবে ইয়াৰ প্ৰায় সকলো খাদ্য থলুৱা উপকৰণেৰে তৈয়াৰী বা প্ৰস্তুত কৰা হয় অসমীয়া খাদ্যৰ মূল উপকৰণ বিধেই হ'ল চাউল প্ৰথমতে এই অষ্ট্ৰিকসকলেহে অসমত ধানখেতি কৰি চাউল উৎপাদন কৰিছিল বুলি আমি কিতাপত পঢ়িবলে পাওঁ অসমত জহা শালি বাও আদি বিভিন্ন প্ৰকাৰৰ ধানখেতি কৰা হয় অসমৰ সুগন্ধিযুক্ত জহা চাউল খুবেই বিখ্যাত ভাতৰ বাবে সাধাৰণতে দুবিধ চাউল ব্যৱহাৰ কৰা হয় এবিধ হৈছে আৰৈ যিটো ধান শুকুৱাই কৰা চাউল হয় আৰু আনবিধ হৈছে উহোৱা যিটোৰ ধান মানে সিজাই লৈ পেলাই তাক শুকোৱাৰ পিছতহে তাক চাউল ৰূপে তৈয়াৰ কৰা হয় আমাৰ অসমত চাউলৰ পৰা বিভিন্ন বিধৰ জলপান প্ৰস্তুত কৰা হয় ভাতৰ উপৰিও অসমীয়াসকলে চাউলৰ পৰা নানা তৰহৰ সুস্বাদু জলপান তৈয়াৰ কৰে বেলেগে বেলেগ জলপানৰ বাবে বেলেগ বেলেগ চাউল ব্যৱহাৰ কৰা হয় বিভিন্ন উৎসৱ পাৰ্বণত চাউলৰ গুৰিৰে তৈয়াৰী নানা তৰহৰ পিঠা পনা প্ৰস্তুত কৰা হয় যেনে ধৰি লওঁক আমাৰ ৰঙালী আৰু ভোগালী বিহুৰ উপৰিও কিছুমান ঘৰুৱা অনুষ্ঠানতো পিঠা পনা বনায় যেনে ধৰি লওঁক সকাম বা ঘৰত কিবা নাম কীৰ্তন কৰিলেও ভকতসকলক খুৱাবৰ বাবে আমাৰ অসমীয়া সমাজত জলপানসমূহ বা বিভিন্ন ধৰণৰ পিঠা পনা প্ৰস্তুত কৰে পিঠা অসমীয়া সমাজৰ অতি আদৰণীয় তাৰ উপৰি ই এবিধ স্বাস্থ্যসন্মত খাদ্য হয় বৰ্তমান অৱশ্যে পিঠাগুৰি আৰু নানা তৰহৰ পিঠা বজাৰতো কিনিবলৈ পোৱা যায় বিভিন্ন আত্মসহায়ক গোটসমূহেও এই পিঠা পনাসমূহ বিক্ৰী কৰি স্বাৱলম্বী হ'বলৈ পাৰিছে সময়ৰ সুবিধাৰ অভাৱ থকা লোকৰ বাবে ই এক সুন্দৰ ব্যৱস্থা হৈছে কিছুমান পৰিয়ালৰ বাবে এই পিঠাৰ ব্যৱসায় এক আয়ৰ মূল আয়ৰ মূল আধাৰ বুলি ক'ব পাৰি তেওঁলোকে এই ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰিছে ইয়াৰ উপৰি চাউলৰ পৰা বিভিন্ন ধৰণৰ জলপান কৰি যেনে চিৰা সান্দহ আখৈ হুৰুম কোমল চাউল ইত্যাদি অসমীয়া লোকৰ আন এবিধ প্ৰিয় খাদ্য হৈছে পইতা ভাত ভাত গোটেই ৰাতি পানীত তিয়াই থোৱা হয় তাৰ পিছদিনাহে সেই সামান্য টেঙা সোৱাদযুক্ত হয় আৰু এই পইতা ভাত গৰমৰ দিনত পিঁয়াজ জলকীয়া নিমখ তেল দাইলবটা পোৰা মাছ বা আলু পোৰাৰ লগত খাবলৈ বৰ জুতি লগা হয় কঁঠালৰ দিনত কঁঠালগুটি পুৰি যি পিটিকা কৰা হয় তাত যদি অলপ ঘৰুৱা বা নিজৰ খেতিৰ সৰিয়হৰ তেল দিয়া হয় তেনেহ'লে সেইয়া আৰু সুস্বাদু হৈ পৰে আৰু ক'বলৈ গ'লে ই স্বাস্থ্যৰ বাবে অতি উপকাৰী অসমত যিহেতু বিভিন্ন জনগোষ্ঠীৰ লোকে বসবাস কৰে সেইয়ে বিভিন্ন জনগোষ্ঠীৰ লোকসকলে চাউলৰ পৰা কিছুমান সুৰা প্ৰস্তুত কৰে তেওঁলোকৰ বিভিন্ন উৎসৱ পাৰ্বণ ধৰ্মীয় অনুষ্ঠান আদিত এই সুৰা ব্যৱহাৰ কৰে বিভিন্ন জনগোষ্ঠীৰ মাজত এই চাউলৰ সুৰাক বিভিন্ন নাম যেনে কিছু লোকে লাওপানী নামেৰে জানে চিনি পাই বা পৰিচিত আৰু কিছুমান লোকে সাজপানী বুলি কয় আৰু কিছুমান জনজাতি বা জনগোষ্ঠীৰ লোকে তাক ৰহী বুলি কয় আৰু মিচিংসকলে যেনেকৈ আপং বুলি কয় আদি বিভিন্ন নামেৰে জনা যায় এই সুৰাবিধ আৰু ইয়াৰ প্ৰত্যেকৰে হৈছে প্ৰস্তুত কৰা প্ৰণালীও বেলেগ বেলেগ অসমত নদ নদীৰ জান জুৰি বা বিল আদিৰ সংখ্যা অধিক সেইবাবে ইয়াত মাছ উভৈনদী সেইবাবে অসমীয়াত অসমৰ লোকসকলে খাদ্যত মাছৰ প্ৰচলন বেছি বুলি ক'ব পাৰি ইয়াৰ সকলো গোষ্ঠী বা জনগোষ্ঠীয়ে মাছ খায় সৰু আৰু ডাঙৰ দুয়োবিধ মাছেই অসমীয়া খাদ্যত অন্তৰ্ভুক্ত সৰু মাছৰ ভিতৰত আমি ক'ব পাৰোঁ পুঠি খলিহনা ডৰিকনা মোৱা শিঙৰা শিঙি মাগুৰ কাৱৈ ভাঙন ইত্যাদি আৰু ডাঙৰ মাছৰ ভিতৰত ৰৌ বৰালি চিতল বাহু মাছ আদি জনপ্ৰিয় ভোগালী বিহুৰ সময়ততো এটা নি নিয়মেই আছে যে ঘৰখনৰ কাৰণে পৰিয়ালৰ সকলো লোকে খাবলৈ কাৰণে বজাৰৰ যিটো ডাঙৰ মাছ সেইটো সদায় নিজৰ ঘৰখনলৈ আনিবলৈ আমাৰ অসমীয়া লোকসকলে বা আমাৰ অসমৰ প্ৰত্যেক ঘৰ লোকৰ মানুহে বা মুখিয়ালজনে বিচাৰে যাতে বিহুৰ দিনাখন সকলোৱে মিলা প্ৰীতিৰে সেই মাছটো ভক্ষণ কৰিব পাৰে অসমীয়া থলুৱা খাদ্যত মাছতকৈ মাংসৰ গুৰুত্বও কম নহয় বুলি ক'ব পাৰি বিভিন্ন জনগোষ্ঠীৰ মাজতো মাংস ব্যৱহাৰ ক্ষেত্ৰত বেলেগ বেলেগ পৃথকতা দেখা পোৱা যায় বেছি ভাগ মানুহে চৰাইৰ মাংস পচন্দ কৰে সাধাৰণতে সকলোৰে মাজত প্ৰচলিত মাংস বুলি ক'বলৈ গ'লে হাঁহৰ মাংস কুকুৰাৰ মাংস ছাগলীৰ মাংস আদি ছাগলীৰ মাংস অসমত অতি জনপ্ৰিয় মাংস হয় ঠিক সেই ধৰণে কুকুৰাৰ মাংসও কিছুমান লোকৰ মাজত ধৰ্মীয় বাধ্য বাধকতা থাকিলেও বেছি ভাগ লোকেই কুকুৰাৰ মাংস খায় পূৰ্বতে ডাউক শৰালী কাম চৰাই আদিৰ লগতে হৰিণ কাছ শিহু আদিৰ মাংসও মানে আমাৰ অসমীয়াৰ খাদ্যৰ অন্তৰ্ভুক্ত আছিল বুলি ক'ব পাৰোঁ কিন্তু সময়ৰ সোঁতত লুপ্তপ্ৰায় এই প্ৰাণীসমূহ বৰ্তমান সংৰক্ষিত প্ৰাণীৰ শ্ৰেণীত পৰা বাবে এইবোৰ ভক্ষণ কৰাত এতিয়া বাধা আৰোপ কৰিছে চৰকাৰে অসমীয়া লোকৰ মাংস প্ৰস্তুত কৰা প্ৰণালী সৰল আৰু কম তেল মচলাযুক্ত মাংস ৰন্ধন প্ৰণালীৰ ভিন্নতা অনুসৰি ব্যৱহৃত উপকৰণো ভিন ভিন হয় মাংস সাধাৰণতে জোল হিচাপে খোৱা হয় কিছুমানে সিদ্ধ মাংসও খায় ইয়াৰ উপৰিও আমি ক'বলৈ গ'লে আমাৰ অসম হৈছে এখন সেউজীয়া ভূমি ইয়াত যথেষ্ট পৰিমাণে শাক পাচলি উৎপাদন হয় কৃষিজাত উৎপাদনৰ লগতে অসমত বিভিন্ন ধৰণৰ বনৰীয়া শাক পাত পোৱা যায় আৰু সেইবোৰৰ ব্যৱহাৰ অসমীয়া মানুহে পৰম্পৰাগতভাৱে অতীজৰে পৰাই কৰি আহিছে নানা ধৰণৰ ৰোগ নিৰাময়ত এই শাক পাতবোৰৰ অৱদান অসীম সেইবাবে অসমীয়া খাদ্য যথেষ্ট স্বাস্থ্যসন্মত বুলি ক'ব পাৰি বনৰীয়া শাকৰ ভিতৰত জনপ্ৰিয় শাক কেইবিধমানৰ নাম ক'বলৈ গ'লে তাৰ ভিতৰত হ'ব ভেদাইলতা মানিমুনি মচন্দৰী তাৰ পিছত মাটি কাদুৰি বনজালুক ইত্যাদি পাচলিৰ ভিতৰত বেছিভাগ পাচলি খেতি কৰি উৎপাদন কৰা হয় তাৰ ভিতৰত প্ৰধান হ'ল পানীলাও ৰঙালাও জাতিলাও কোমোৰা কচু বেঙেনা কলদিল ইত্যাদি শাক সাধাৰণতে ভাজি বা জোল বনাই খোৱা হয় মাছৰ লগতো শাক খোৱা হয় অসমীয়া খাদ্যত শাক পাচলিৰ পৰিবেশন সদায় থাকে শাক সাধাৰণতে ৰাতি খোৱা নহয় বেলেগ বেলেগ শাকৰ ৰন্ধন প্ৰণালীও বেলেগ বেলেগ হয় ব'হাগ বিহুৰ সময়ত অসমীয়া সমাজত এটা নিয়মেই আছে যে এশ এবিধ শাক খোৱাৰ এটা পৰম্পৰা আছে